হেল্ল' অঁ কি কৰিছ পথাৰলে গৈছ নাই অঁ ময়ো সেই পথাৰলে আহিছিলোঁ ধান কাটি আছোঁ হোৱাগে নাই অঁ আজি শেষ হ'ল নেকি হেৰি অঁ গেৰুকামূখত পিকনিক আছে নহয় গোটৰ

অঁ ল'ব লাগিব অঁ ময়ো গম নাপাওঁ বাৰু যাবি নাই এতিয়ালৈকে আহা নাই বাৰু কোৱা নাই একো পইচাটোৰ কথাহে গম নেপাওঁ

মাছ মাংস আকৌ লাগিব নহয় পিকনিক হ'লে খাব নোৱাৰিলেও মাছ মাংসটো লাগিবই ন

ল'ব লাগিব যোৱাটো হ'লে মোক ফোন কৰিবি যোৱাটো হ'লে মানে মোক ফোন কৰিবি অঁ সেইটোৱে ময়োতো পথাৰ আজৰি হোৱা নাই যে সেইটো কথা

হ'ব এইটো কথা যোৱা হ'লে খবৰটো দিবি আৰু মই অলপ গম পালে মই দিম তই গম পালে আগতীয়াকে তই দিবি

এডখৰ পৰা তোৰে মোৰে ওচৰ হ'ব আমি তেতিয়া একেলগতে যাবগে পাৰিম আৰু হ'ব এহাজাৰ মানকে তুলিব চাগে ন নহ'লে তাতকে কমকে হ'লে মানে নোজোৰিব নহয় তয়ে ভালকে বনাব জান বনাই ল'বি

অঁ অঁ

অ' মজা লাগিব খাই সেইখিনি অঁ নিজৰ ঘৰুৱাটো সোৱাদেই বেলেগ ন

হ'ব দে হ'ব তই যোৱাটো হ'লে মানে মোলে ফোন এটা কৰি দিবি পিকনিকলে

অঁ অঁ অঁ অঁ আমাৰ ঘৰত লাই আছে বাৰু মই লৈ যাম অলপ লাই তেতিয়া ঘৰুৱা লাইটো বেছি ভাল লাগিব দি নিবিহি আকৌ ইমান ওচৰতে তইয়ে নিবলৈ নাহ

মই সেইদিনা গ'লে তোলৈও অলপ লৈ যাম বাৰু আছে আছে মূলা চূলা অলপ লাগিছে আ খাব পৰাকে নিজৰ জোখে অঁ অঁ হৈছে কবি হৈছে হেৰি অঁ ভাল লাগে সেইটো খায় অঁ অঁ সেইটো টেষ্টি হ'ব আছে আছে মই লৈ যাম বাৰু দুটামান অঁ অঁ অঁ অঁ হ'ব লৈ ল'ম লৈ ল'ম হ'ব দে গাহৰি চবে নাখালেও নাই আমাৰ কাৰণে লৈ ল'ম আৰু বাকী ইহঁতলে কুকুৰা থাকিবই দেখোন

পাইছোঁ পাইছোঁ মজা লাগে খাই

হ'ব দে মই সেইদিনা যোৱাটো হ'লে ফোন কৰিবি দেই